মই আৰু আমাৰ পৰিয়ালবৰ্গৰে পিকনিক খাবলৈ বগীবিল যাওঁ বগীবিল ঠাইখন বহুতেই ধুনীয়া হয় তাত ফেমিলী গৈ পিনি বহুতেই এটা মনোৰম পৰিৱেশ সৃষ্টি হয় তাত নিজান জান ধুনীয়া ধুনীয়া এটা পৰিৱেশ হৈ থাকে তাত কাঞ্চনজংঘা নামৰ এখন ফেৰী আছে তাত আমি উঠি পিনি বহুত এটা আমোলমোল পৰিৱেশ সৃষ্টি হয় তাত আমি গৈ পিনি বহুতেই ভাল পাওঁ কাঞ্চনজংঘাৰ কাঞ্চনজংঘাত তাত গৈ পিনে আমি তাত চবেই বস্তু পোৱা যায় তাত ফুৰিবলৈ গৈ সেইকাৰণে ভাল লাগে তাত আমি গৈ পিনি পৰিয়ালবৰ্গৰ হৈ পিনি সময়ত উপভোগ কৰিবলৈ বহুতেই ভাল পাওঁ সেইবাবে আমি পিকনিক খাবলৈ গ'লে মানে বন্ধুবৰ্গক পৰিয়ালৰ হৈ আমি তালৈকে যাওঁ বগীবিল সেইবাবে আমি তাত গৈ ভাল পাওঁ কাৰণ তাত চব বস্তুৱে পোৱা যায় আৰু তাত ৰাতিলৈ গায়ক আহে আমি গায়কৰ গান শুনি ভাল পাওঁ আৰু আমি বহুত মনোৰঞ্জন কৰোঁ তাত সেইবাবে আমি বগীবিল জেগাডোখৰ গৈ বৰ ভাল পাওঁ